অঁ কোৱা অঁ কাৰ ঘৰত অঁ কোন জেগা লোচাই পানী যাবানে আনাশী যাবা এ এওঁলোকৰ ত' বাইকখন মোৰ এটাই লৈ ওলাই গৈছে অলপ হেল্ল' বাইক বাইকখন এটাই লৈ ওলাই গৈছে সি আহি পালে বুলি ক'লে মই জাষ্ট ওলাই যাম তোমালোকৰ ঘৰলৈ যাব লাগিবনে ক'লৈ অঁ বাৰু হেৰি তেনেহ'লে হেৰি কৰিবা তুমি অকণমান ৰৈ দিয়া মই জাষ্ট সি আহি পালে ওলাই গুচি যাম ঠিক আছে কিবা কিবি লৈ যাবনে কি তালৈ অঁ বৰ খালী হাতে আকৌ যাবলৈ বেয়া হ'ব ঠি ঠিক আছে বাৰু অঁ